অঁ হয় যাম বুলি ভাবিছোঁ তোমালোক ওলাইছা নি যাবলৈ মোৰো যাম বুলি কৈছিলে দুজনীমানে অঁ কোন আহিব এতিয়া ব'হাগী মেলা মানে ফাংশ্যনত কোন আহিব

অঁ অঁ যাব লাগিছিলে আমিও তেন্তে

মোৰ সৈতে আৰু তিনিজনী ওলাইছে অঁ আমি যাম তেন্তে গোটেইকেইটা লগতে যাম আৰু অঁ তোমালোকে নিবাহি আমাক আগতীয়াকৈ অঁ ভাড়াটো কিমান কৈছিলা অঁ অঁ অঁ

অঁ ঠিকে আছে বাৰু দামটো লয়েই আজিকালি সিমানকৈ

অঁ অঁ সোনকালে আহিম আৰু ঘৰলৈ অঁ অঁ হ'ব